শুনিছোঁ কওকচোন সময়মতে পাই আছো দিনত কেতিয়াবা দুবাৰ কেতিয়াবা কাৰেণ্টটো প্ৰব্লেম হয় বাৰু কেতিয়াবা পানী ভাল আহে কেতিয়াবা বেয়া আহে

অসুবিধা মানে কেতিয়াবা বেয়া পানী ওলাই সময়মতে নাপাওঁ আৰু পানীটো প্ৰকল্পবোৰ অলপ পুৰণ হৈ গৈছে মেচিন চেচিন টাইমটো সম্পূৰ্ণ লিমিট বুলি ক'ব নোৱাৰি কেতিয়াবা আগবাঢ়ি দিয়ে কেতিয়াবা পাছ দেৰি হয় কাৰেণ্টৰ অলপ কাৰেণ্টৰ অলপ কানেক্যন কাৰেণ্টৰ ওপৰতে নিৰ্ভৰ কৰে পানীটো আৰু কওক কিবা সুধিব নেকি সেইটো কিবা ভেৰিফিকেশচনৰ কাৰণে আহিছেনে কি অঁ অফিচিয়েলি আপোনালোকৰ মানুহ আহি চাই যাবহি পাৰে আৰু সম্পূৰ্ণখিনিটো এনেকৈ ফোনত ক'ব নোৱাৰি ফিজিকেলি আহি পিনি চাই গ'লে ভাল হ'ব আমাৰ জনসাধাৰণৰ কি অসুবিধা হৈছে অসুবিধা নাই হোৱা কিন্তু সম্পূৰ্ণৰূপে আমি সুফল পাই আছো বুলি ক'ব নোৱাৰোঁ তাৰমানে অঁ লিখিত আকাৰে দিব লাগিবনে নে কি

ঠিক আছে মই জনসাধাৰণৰ আলোচনা কৰিব লাগিব আমাৰ এখন কমিটি আছে ইয়াত কমিটি কমিটিত পেচিডেণ্ট চকেটেৰী আৰু লগতে সদস্যসকল লগত এই কথাটো আলোচনা কৰি ল'ব লাগিব আলোচনা কৰি মই কি ডিচিজন আমি কি ডিচিজন ল'ব পাওঁ আপোনালোকক অফিচিয়েলি জনামা বাৰু

আৰু যদি আপোনালোকে বোলে নহয় আমি চাই আহোঁ বোলে চাই আহোঁ ক'লে পাৰিব

অঁ নহয় এইটো এতিয়া অকলে এতিয়া তাৰমানে ৰাজহুৱোৱা বস্তু অকলে এতিয়া সিদ্ধান্ত ল'বও নোৱাৰি বাকী আমাৰ সদস্যসকলৰ কথাটো আলোচনা কৰি ল'ব লাগিব

আৰু এটা বিষয়ে জানিবলৈ আছে এইবোৰ ৰিপেয়াৰিঙৰ কাৰণে এইবোৰ মটৰ যদি কিবা বেয়া হয় কিবা হয় ৰিপেয়াৰিঙৰ কাৰণে কিবা সুবিধা আছে নি এইটো হেৰিফালৰপৰা গোট হেৰি এন জি অ'ফালৰ পৰা লিখিত লিখিত আকাৰে দিব লাগিব অঁ হ'ব তেনেহ'লে এই লিখিত আকাৰে দি দিম বাৰু এইটো যিখিনি হয় যিখিনি যিখিনি এতিয়া আমাৰ ইয়াত কমপ্লেইন হৈ আছে চাফ্লাইতো অঁ কিছুমান বেয়া হৈ আছে আকৌ মেৰামতি বাউদেৰি ৱালৰ কথা আছে সেই সম্পূৰ্ণখিনি কাম কৰি আছে তাৰ মানে অঁ নহয় সেইখিনি সেইখিনি আপোনালোকে অফিচৰফালৰপৰাও যদি সুবিধা কৰি দিয়ে তেতিয়া আমাৰ এই জনসাধাৰণে অলপ উপকৃত হ'ব বুলি ভাবিছোঁ মই

হেল্ল' আৰু কিবা সুধিব নেকি অভিযোগ মানে সেইখিনিয়ে আছে আৰু আছে মানে সেই মেৰামতি কামখিনি আছে আৰু সময়মতেতো সেইটো কাৰেণ্টৰ লগত কথা আছে কাৰেণ্টো সম্পূৰ্ণ যদি টাইমত নাথাকে আমাকতো ক'ত দিব পাৰিব কাৰেণ্টোৰ ওপৰতে নিৰ্ভৰ তাৰ বিশেষকৈ মানে কি হ'ল সেই মটৰ মেৰামতি কৰিবলৈ আছে বাউণ্ডেৰী ৱাল আছে অঁ যিমান পাৰে তাৰমানে হেৰি সোনকালে কৰিবলৈ এইটো সুবিধাটো কৰি দিয়ক সেইটো এটা যে কি এইটো পানীত দিয়ে এইটো এতিকে কি পাউদাৰ বুলি কয় অঁ সেইটো পোৱা হ'বনে অফিচত ন চাফা কৰিব পৰা পাউডাৰ সেইটো এইটো হেৰি নাই অহা বুলি কৈছে ছাপ্লাই মেনজনে হেৰি অনুপাতে ভাল বিশুদ্ধপান পোৱা নাই ৰাইজে

হয় আৰু এটা কথাৰ বিষয় জানিবলৈ আছে এতিয়া গাঁৱৰ যিটো এতিয়া এতিয়া আমাৰ হোম কানেকচন আছে হোম কানকেচনতো ডেলিভাৰী যিডাল পাইপ পাইপডাল যদি ক'ৰবাত ফাটি যায় সেইটো মেচিনেদি খান্দিব নে মানুহ লগে খান্দিব পৰা নে সেইটো এতিয়া এই কমিটি মানুহখিনিয়ে কৰিব নে অফিচিয়েল মানুহে কৰিব

অঁ পাতি থোৱা কমিটি

বনাোৱা বনোৱা আছে কমিটি বনোৱা আছে হয়

অঁ কামটো যি যিজনে লৈছিলে

অঁ ঠিক আছে মই সেইটো বিষয়ে নাইজনা জানিবলৈতো এতিয়া বহুতে আছে বাৰু

মানে কথাটো কি হ'ল এতিয়া মানে আমাৰ ইয়াত এতিয়া যিটো এই এই মানে কথাটো কি হ'ল এই ঠিকাদাৰজনে এবছৰলৈকে ৰি্স ল'ব বাকীডোখৰ কমিটি মানে অঁ তাৰ পিছত কমিটি মানুহে নিজৰ পইচাই আনিব লাগিব নে কি যদি কিবা হয় অঁ ইমানটা

অঁ ঠিক আছে বাৰু ফিজিকেলি আপোনালোকে এদিন চাই গ'লে ভাল হয় নেকি অঁ অঁ

হ'ব তেনেহ'লে ফিজিকেলি চাই ল'লে চাই ল'লে মানে কোনখিনি প্ৰব্লেম হৈ আছে সেইখিনি তাৰ মানে বেছি জনা হ'ব বোলো এইটো চাফ্লাই বোলো এই চাপ্লাইটোত বোলে এইটো কণ্ডিচন হৈ আছে সেনেকৈ গোটেইখিনি কথাত তথ্যটো জানিব পৰা হ'ব তাৰ মানে

ডেইলি ক'তনো পাৰিব নোৱাৰিব বিশেষকৈ আমাৰ মানে কি হ'ল গাঁৱলীয়া পৰিৱেশ পানীটোৱেই মেইন পানীটোৱে মেইন পানী বিশুদ্ধ খোৱা পানী নোপোৱা দুখত এতিয়া বহুত বেমাৰ আজাৰপৰা ভুগিবলগীয়া হৈছে জনসাধাৰণ অঁ হেৰি এই কুৱা নাদৰ পানী খাই মানুহবোৰৰ বেমাৰো হৈছে সেইটো কাৰণে তাৰ মানে পানীটো এতিয়া মেইন হৈ আছে পানীটো যদি আমি বিশুদ্ধ খোৱা পানী নাপাওঁ তেতিয়া আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰ বেছি জ্বৰ কাহ সেইবোৰ পানী দুখতে সেইটো বেছি বেমাৰ হয় মানুহৰ

সেইটো কাৰণে তাৰ মানে বেছি সেই পানীটোৰ ওপৰত গুৰুত্ব দিবলগীয়া হৈছে আৰু আজিকালি চব এই শিক্ষিত হৈ আহিছে ল'ৰা ছোৱালীবোৰ কথাবোৰ বুজি পাইছে কোন কি দুখত হয় প্ৰকৃত বেমাৰটো কি দুখৰপৰা হয় কেনেকৈ থাকিব লাগে কি কি খাব লাগে আমাৰতো গাঁৱলীয়া পৰিৱেশত কেঁচা পানীয়ে খাই দিয়ে প্ৰায়ভাগ মানুহে পানীটো উতলাই বইল কৰি নাখায় সেইখিনি কথাটোও তাৰ মানে এইটো আৰু এই অফিচিয়েল মানুহে যদি তেনেকুৱা কথাখিনি বুজাই থৈ যায় তেতিয়া জনসাধাৰণে আৰু বুজি পাব অঁ অঁ সেই সজাগতা সভাত ক'লে মানে মানুহখিনিয়ে বুজি পাব ঠিক আছে

এতিয়া ক'ত ক'ত কি প্ৰবলেম হৈ আছে সেইখিনি ৰাইজে ক'ব পাৰিব অঁ অঁ

সেইখিনি কথাই জানিবলগীয়া আছিলে তাৰ পিছত আৰু মানে কথাটো কি হ'ল এই অলপ কমপ্লেইন আৰু কেইটামান কথা ক'বলীয়া আছে ফোনত নকওঁ আৰু ফিজিকেলি অফিচিয়েলি মানুহ আহিলে দেখিব তাৰ মানে কিছুমানে এনে পানীটো অপব্যৱহাৰ কৰে

অঁ কিছুমানে অপব্যৱহাৰ কৰে পানীটো এনেই প্ৰয়োজনৰ প্ৰয়োজনখিনি লৈ পিনি বাকীখিনি ইনেই নষ্ট কৰে

হেল্ল' শুনিছে

নহয় এতিয়া আমাৰ গাঁৱৰ ৰাইজে যদি গাঁৱৰ ৰাইজক কথাষাৰ কোৱা হয় তেতিয়া সিমান হেৰিকৈ নলয় চেচলি নলয় অফিচিয়েলি মানুহে যদি যদি আপোনালোকৰ অফিচিয়েলি যদি কোনোবাই যদি কয় নহয় তেতিয়া অলপ চিয়েচলি ল'ব কথাষাৰ মই সেইষাৰ ক'বলৈয়ো গৈছোঁ তাৰ মানে অঁ বেলেগ নহয়

কিবা জনাব নেকি হয় মই সেইখিনিকে জানিবলগীয়া আছিলে বিশেষকৈ তাৰ পিছত আৰু আৰু যিমানখিনি পাৰোঁ হেৰি কৰিম এই যদি আপোনালোকৰ অফিচিয়েল মানুহ লগ পাওঁ তেতিয়া সেই তেতিয়া আৰু এই বাকী কথাখিনি সুধিম

অঁ তাৰ মানে তেতিয়া আমাৰ গাঁৱৰ ৰাইজে জনসাধাৰণে যিখিনি কথা নাজানে ধৰক ধৰক দুই চাৰিটা মানুহে জানে এইটো কৰিলে এইটো হয় এইটো কৰিলে এইটো হয় কিন্তু প্ৰায়সংখ্যক গাঁৱলীয়া পৰিৱেশ নাই মানুহে কথাবোৰ বুজি নাপায় বুজালেও অঁ সেইখিনি তেতিয়া অফিচৰ মানুহে যদি ভালদৰে বুজাই দিয়ে তেতিয়া হ'ব কথাষাৰ মই সেইটো বিষয়ত ক'ব গৈছোঁ অঁ হ'ব মানে কথাটো কি হ'ল এতিয়া আমি যিখিনি এতিয়া জানিবলগীয়া আছিলে জানিছোঁ বাৰু আৰু ৰাইজকো ৰাইজকো জনাম অফিচৰপৰা যে মোলৈ যে ফোন কৰিছিলে সেই কথাষাৰ অৱগত কৰিম অঁ ৰাইজৰ আগত তেতিয়া ৰাইজৰ কথাটো ক'ব ভাবিব আৰু তেওঁলোক আহিবলৈ বিচাৰিছে আমাৰ গাঁৱলৈ অঁ সেই বিষয়ও কথাটো জনাম তেতিয়া তেওঁলোকে অলপ অলপ সজাগ হ'ব

অঁ হ'ব হ'ব ঠিক আছে অঁ